এইটো লালন দা তাত লাগিছেনে অঁ গোলাঘাটত নহ্ অঁ মই হেৰি অংকিতে কৈছোঁ মই মানে এটা কা বিশেষ কাৰণত ফোন কৰিছিলোঁ আপোনাক হেৰি ম মই এইকেইদিনতে মানে গোলাঘাটলৈ যাম বুলি ভাবিছিলোঁ মই বস্তু কেইটামান চাবলৈ আছিলে মানে এইফালে ফুৰিবলৈ বুলিয়ে যাম বুলি ভাবিছিলোঁ তাত মানে থকা সেই বিশেষকৈ বাগানকেইখন চাম বুলি ভাবিলোঁ মই ভাবিছোঁ অঁ মই মানে ইয়াত মোৰ তাত চিনাকী মানুহ নাই মানে বৰ বিশেষকৈ সেইটো কাৰণে বোলো আপোনাক কল কৰি পেলাই মই সুধি লওঁ তাৰমানে এনেকৈ এতিয়া যাব পৰা সুবিধা এতিয়া হ'বনে নহয় তাত একো দিগদাৰ চিগদাৰ নাই নহ্ তাৰপাছত আকৌ মোক তাৰপাছত মোৰ মানে থা অঁ মোৰ আকৌ থাকিবলৈ কৰিবলৈও অকণমান দিগদাৰ হ'ব পাৰে মোৰ সেইকেইটাও চাই দিব লাগিব নহয় মোৰ একদম চিনাকী নাইতো তাত অঁ অঁ অঁ বাকী আৰু অকল অকলেও নাযাওঁ মোৰ লগৰ দুটামান যাব মোক কেইবাজন মানে আমি এতিয়ালৈকে তিনিজন ঠিক কৰি থৈছোঁ তাৰপাছত আৰু এজনে একদম ঠিককৈ কোৱা নাই সেইটো মানে মই সি যদি হয় আমি চাৰিজন যাম নহ'লে এতিয়ালৈকে তিনিজন ফিক্স হৈ আছে অঁ আৰু হেৰি আমি যোৱাত অঁ মই ভাবি থৈছোঁ আমি একৈছ তাৰিখ মানে যাম বুলি ভাবি থৈছোঁ মই হ'লেও আপোনাক বিছ তাৰিখে অঁ অহা একৈছ তাৰিখে অঁ মই বিছ তাৰিখে আপোনাক জনাম মই চাৰিজন যামনে তিনিজন যাম তাৰপাছত মই আপোনাক জনাম অঁ

অঁ অঁ

অঁ

অঁ সেয়ে মই চাৰি পাঁচখনমান মই ভাবি থৈছোতো যাব পাৰিলে ভাল হ'ব বুলি

অঁ অঁ অঁ সেই পাকেও এফালে সময় পালে এপাক মাৰিব লাগিব

অঁ অঁ

মই তেতিয়া মই তেতিয়া একৈছ তাৰিখে যদি যাওঁ আপোনাক মই এবাৰ বিছ তাৰিখে কল এটা কৰি পেলাই জনাম বাৰু ঠিক আছে বাৰু দিয়ক অঁ